আমাৰ অঞ্চলৰ এক নিৰ্দিষ্ট খাদ্য বুলি ক'লে সাধাৰণতে যিটো প্ৰতিদিনে খোৱা হয় বা প্ৰতিদিনে খালেও আমনি নালাগে তেনেকুৱা এটা খাদ্য হৈছে আলু পিটিকা আৰু এনে কিছুমান বিশেষ বুলি তেনেকৈ নকওঁ আজিকালি প্ৰায়বিলাক ৰেষ্টুৰেণ্টতে আলু পিটিকা উপলব্ধ হয়েই ভাতৰ লগত আলুপিটিকা নহ'লে মানে যেন বহুত খালী খালী লাগে আৰু তাক বেছি আৰু অকণমান সোৱাদযুক্ত কৰিবলৈ কেতিয়াবা কণী এটা বইল কৰি তাতে পিটিকি দিয়া হয় অথবা সাধাৰণভাৱে যদি খায় তেতিয়াহ'লে আলু আলুত অকণমান তেল দি তাতে পিঁয়াজ দি তেনেকৈ পিটিকি খোৱা হয় গতিকে প্ৰত্যেকদিনৰ খাদ্য লগতে যিটো খাদ্যই একো অপকাৰো নকৰে তেনেকুৱা এটা খাদ্য বুলি ক'লে আমি আলু পিটিকাৰ নামেই ল'ব লাগিব